সংস্কৃতিৰ ক্ষেত্ৰত এখন অতি চহকী ৰাজ্য যিহেতু অসমত বিভিন্ন জাতি জনজাতিৰ লোকে বসবাস কৰে সেয়েহে অসমত প্ৰত্যেকটো জাতি জনজাতিৰ লোকৰেই তেওঁলোকৰ ভাষা সংস্কৃতিক সন্মান কৰা হয় অসমত থকা মুখ্য জাতি জন স্থানীয় জনগোষ্ঠীৰ ভিতৰত বড়ো কাৰ্বি ৰাভা মিচিং আহোম আদিবাসী লোকসকল মুখ্য তাৰে বড়ো লোকসকলৰ বিষয়ে আমি জানিবলৈ হ'লে আমি ওদালগুৰি জিলাৰ আমি যদি যাওঁ তেওঁলোকৰ এই বড়ো লোকসকলৰ উৎসৱৰ কথা বা তেওঁলোকৰ বা খাদ্য প্ৰকৰণ বস্ত্ৰ সম্ভাৰৰ কথা আমি ভালকৈ জানিব পাৰিম বড়ো লোকসকলৰ মুখ্য উৎসৱ হৈছে তেওঁলোকে এই উৎসৱ অতি ওলহ মালহৰে পালন কৰে লগতে অসমৰ এটা মুখ্য জনজাতী হৈছে মিচিং জনগোষ্ঠী এই জনগোষ্ঠীৰ লোকসকলক বিশেষকৈ ধেমাজি লখিমপুৰৰৰ ফালে বেছিকৈ পোৱা যায় এই মিচিং জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ নিজৰ সাজ পোচাকসমূহ বৰ ধুনীয়াকৈ বৰ ধুনীয়াকৈ তেওঁলোকে বনাই আৰু লগতে তেওঁলোকে নিজৰ উৎসৱ আলি আই লিগাং বৰ উলহ মালহেৰে উদযাপন কৰে যদি আমি লখিমপুৰ বা ধেমাজি জিলাত যাওঁ তেতিয়াহ'লে এই মিচিং সম্প্ৰদায়ৰ লোকসকলৰ খাদ্য প্ৰকৰণৰ বিষয়েও আমি ভালকে জানিব পাৰিম লগতে অসমৰ এটা বিশেষ জনগোষ্ঠী হৈছে আহোম জনগোষ্ঠী এই জনজাতিৰ লোকসকল বিশেষকৈ আপাৰ আচাম উজনি অসম বুলি কোৱা হয় এই উজনি অসমত বেছিকৈ পোৱা যায় বিশেষকৈ উজনি অসমৰ শিৱসাগৰ জিলাত এই আহোমসকল সম্প্ৰদায়ৰ লোকসকলৰ বসতিটো ঘন আমি যদি শিৱসাগৰ জিলাত যাওঁ আহোমসকলৰ বিশেষ উৎসৱ মেডাম মেফি আমি দেখিবলৈ পোৱা যায় আহোমসকলৰ আহোমসকলে শিৱসাগৰ জিলাত তেওঁলোকৰ বিভিন্ন ধৰণে আহোমৰ আমি বিষয়ে জানিব পাৰিম তেওঁলোকৰ সাজ পোচাক আৰু তেওঁলোকৰ উৎসৱ পাৰ্বণৰ কথাও তেওঁলোকৰ খাদ্য প্ৰকৰণৰ কথাও আমি জানিব পৰা যায় আৰু চবত সকলোতকৈ মুখ্য অসমৰ অসমীয়া জাতিৰ বিহুৰ বিষয়ে জানিবলে হ'লে আমি অসমৰ যিকোনো জেগালৈ যাব পাৰিম অসমৰ বিশেষকৈ অসমত ৰঙালী বিহুটো বহুত উলহ মালহেৰে পতা হয় অসমীয়া জাতিৰ তিনিটা বিহু আমি উদযাপন কৰোঁ তাৰ ভিতৰত ৰঙালী বিহুটো সকলোতকৈ ডাঙৰ ৰঙালী বিহুটো বহাগ মাহত পতা হয় চ'ত আৰু বহাগৰ দোমাহীৰ দিনাখনৰ পৰা ৰঙালী বিহু উদযাপন কৰা হয় এই ৰঙালী বিহুটো অসমীয়া সকলো অসমীয়া বুলিয়েই নহয় সকলো জাতি জনজাতিৰ লোকে বহুত উলহ মালহেৰে উদযাপন কৰে এই বিহুটো হৈছে আমাৰ ৰঙৰ উৎসৱ সকলোৱে এই বিহুত বহুত আনন্দ উল্লাস কৰে লগতে ইজনে সিজনক ডাঙৰে সৰু সেৱা সৎকাৰৰ লগতে বিভিন্ন ধৰণৰ খাদ্য প্ৰকৰণো পোৱা যায় ৰঙালী বিহুত আমি বিভিন্ন ধৰণৰ পিঠা বনাওঁ তাৰ ভিতৰত বৰপিঠা তিলৰ পিঠা নাৰিকলৰ লাডু পকা মিঠৈ তিলৰ লাডু আজিও পোৱা যায় অসমত আৰু এটা ভাল মুখ্য জনগোষ্ঠী হৈছে কাৰ্বি জনগোষ্ঠী এই কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ বিষয়ে আমি জানিবলৈ হ'লে অসমৰ অতিকৈ এখন সুন্দৰ জেগা ঠাই কাৰ্বি আংলঙলৈ গ'লে এই কাৰ্বি লোকসকলৰ বিষয়ে জানিব পাৰি কাৰ্বি আংলং এখন বৰ সুন্দৰ ঠাই পাহাৰৰে ভৰা এই ঠাইত কাৰ্বি লোকসকলৰ তেওঁলোক কেনেকৈনো থাকে তেওঁলোকৰ উৎসৱ পাৰ্বণ খাদ্য প্ৰকৰণ সাজ সজ্জাৰ বিষয়েও আমি কাৰ্বি আংলঙত জানিব পাৰোঁ লগতে অসমৰ আন এটা ভাল মুখ্য জনগোষ্ঠীয়ে হৈছে আদিবাসী জনগোষ্ঠী এয়াই অসমৰ মোনাবাৰী চাহ বাগিচা এছিয়াৰ ভিতৰতে বৃহত্তম চাহ বাগিচা আৰু এই চাহ বাগিচতেই আদিবাসী লোকসকলে তেওঁলোকৰ নিজৰ জীৱন প্ৰণালী চলাই আহিছে বেছিকৈ এই মোনাবাৰীত অসমৰ বিশ্বনাথ জিলাৰ মোনাবাৰী নামৰ এটা জেগাত মোনাবাৰী নামৰ এখন জেগাত আদিবাসী লোকসকলৰ পোৱা যায় তেওঁলোকৰ সজ্জা বোৱা বিষয়ে জানিবলৈ হ'লে আমি মোনাবাৰীৰ বিশ্বনাথ জিলাত আমি গ'লে তেওঁলোকৰ বিষয়ে জানিবলৈ পাৰিম